মধ্যভোগী মানুহবোৰে আম্ৰা আমাৰ শস্য কিছুমান বিক্ৰী কৰাত সামগ্ৰীসমূহ বিক্ৰী কৰাত সহায়ো কৰে কিন্তু সেই হিচাপে কেতিয়াবা আকৌ শোষণো কৰে আমি কিছুমান শস্য উৎপাদন কৰিছিলোঁ সেইবোৰ শস্য আমি সেইবোৰ শস্য লৈ আমি বজাৰত যাবলগীয়া নহ'ল আমাৰ ঘৰতে আহি তেওঁলোকে কম পৰিমাণে হ'লেও দাম দি ঘৰৰ পৰাই লৈ গ'ল আমাৰ কষ্ট অলপ লাঘৱ হ'ল কিন্তু সিমান লাভ নহ'ল তথাপি আমি বিক্ৰী কৰিব পাৰিলোঁ কম পৰিমাণে হ'লেও তেনেকৈ আমি সামগ্ৰীসমূহ বিক্ৰী কৰিলো কিন্তু শোষণ বুলি ক'লে ধৰক বস্তু কিছুমান উচিত দাম নাপাওঁ আমি আমাৰ ঘৰত এবাৰ নেমু বহুত হৈছিলে গছত বহুত নেমু লাগিছিলে কিন্তু বিক্ৰী কৰিব খুজি তেওঁলোকে আমাক দামেই নিদিলে নানা ধৰণৰ অজুহাত দেখুৱাই কয় বাৰিষাৰ বতৰ আছিলে নেমু গছত পকি তলত মাটিত লাগি আছিলে পকা পকা নেমু সেউজীয়া কেঁচা নেমুও আছিলে আমি মানুহখিনিক মাতি আনি মধ্যভোগী মানুহখিনিক মাতি এইখিনি বিক্ৰী কৰি দিয়ক বুলি কওঁতে অজুহাত দেখুৱালৈ বৰষুণ দি আছে এতিয়া নাখাই টেঙা মানুহে এনেকা বুলি কৈ আমাৰ নেমুখিনি তেনে গছৰ তলতে গেলি গ'ল সেনেকে আমাৰ কিছুমান নষ্ট হয় বস্তু তামোল হয় আমাৰ গছত তামোলত বিক্ৰী কৰোঁ আমি ঘৰতেই আহি লৈ যায় কিন্তু তামোলত আমি উচিত দাম নাপাওঁ তাতে কেৰ্কেটুৱাই খাই পেলাই আজিকালি তামোলবিলাক চব নষ্ট কৰি দিয়ে তেতিয়াও মানুহৰ বহুত ক্ষতি হয়